আমাৰ আমি আমাৰ শৰীৰটো ভালে ৰাখিবলৈ হ'লে খোৱা খাদ্যৰ ওপৰত প্ৰথমতে গুৰুত্ব দিব লাগিব আমি যদি খোৱা খাদ্যখিনি ভালকৈ নাখাওঁ হাত ধুই লৈ তেতিয়া আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰে বাঁহ ল'ব পাৰে আমি যদি পেটৰ অসুখত ভুগি থাকোঁ তেতিয়াও আমাৰ আমি কাম বন কৰিবলৈ মন নাযাব সেয়েহে আমি পৰিশ্ৰম কৰিব লাগিব পৰিশ্ৰম কৰিবৰ বাবে আমি আহাৰ খাবই লাগিব সুস্থ শৰীৰ ৰাখিবলৈ হ'লে আমি আমাৰ শৰীৰটো পৰিশ্ৰম কৰিবই লাগিব আৰু তেতিয়াহে আমাৰ শৰীৰে আহাৰটো হজম কৰিব পাৰিব আমি আমাৰ শৰীৰটো ভালে ৰাখিবলৈ হ'লে খোজকঢ়া বা তেনেকৈ গধুৰ সিমান বলে পৰা বস্তু দাঙি দাঙিব লাগিব আৰু তেতিয়াহে আমাৰ শৰীৰত হজম শক্তি বাঢ়িব আৰু হজম শক্তি বাঢ়িলে আমাৰ ভোক লাগিব আৰু আমি যিবিলাক আহাৰ খাওঁ সেইবিলাক সেউজীয়া পাটযুক্ত আঁহযুক্ত পাচলি হ'ব লাগে আৰু সেই পাটযুক্ত পাচলিবিলাকেই আমি আমাৰ নিজৰ বাৰীতে কৰি ল'ব পাৰোঁ আমি তেতিয়া আমাৰ শৰীৰটোৱে পৰিশ্ৰম কৰাও হ'ব আৰু নিজৰ বাৰীতে লাগতিয়াল বা শাক পাচলি আমি বাৰীতে সংগ্ৰহ কৰিব পাৰিম সেয়েহে আমি আমাৰ শৰীৰটো সুস্থ ৰাখিবলৈ হ'লে দেহ নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে আমি কিছুমান কামত গুৰুত্ব দিব লাগিব যিহেতু আমি ঘৰতে কিছুমান শাক পাচলি খেতি কৰিব পাৰোঁ বজাৰৰপৰা যিবিলাক আমি পাচলি কিনি আনো সেই পাচলবিলাকত ৰাসায়নিক ঔষধ প্ৰয়োগ কৰে আৰু সেইবিলাক খালে আমাৰ শৰীৰটো বহুতো বেমাৰে বাঁহ শৰীৰত বহুতো বেমাৰে বাঁহ ল'ব পাৰে সেইবাবে আমি ঘৰতে জৈৱিক সাৰ প্ৰস্তুত কৰি খেতি কৰিব পাৰোঁ আৰু সেইবিলাক উৎপন্ন খেতি শস্য উৎপন্ন কৰি আমি ঘৰতে খাবলৈও কৰিব পাৰোঁ বা ব্যৱসায় কাৰণেও কৰিব পাৰোঁ যিটো নেকি আমি আমাৰ ঘৰত উৎপন্ন কৰা খাদ্যখিনি খালে আমাৰ কোনো ছাইড এফেক্ট নহয় সেইবাবে আমি লাগতিয়াল শস্য উৎপন্ন কৰি আমি বাহিৰত বিকিবও বিক্ৰী টকা পইচা সংগ্ৰহ কৰি আই উপাৰ্জন কৰিব পাৰিম যিটো নেকি বাবে আমি ঘৰত উৎপন্ন হোৱা খাদ্য খালে আমাৰ শৰীৰটো ভালে থাকে আৰু কোনো ধৰণৰ ৰোগে বাঁহ ল'ব নোৱাৰে আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে টোপনিও টোপনি ক্ষতি কৰাটো এটা প্ৰধান সমস্যা যদি আমি টোপনি ক্ষতি কৰোঁ তেতিয়া আমি আমাৰ শৰীৰটো ভালে ৰাখিব নোৱাৰিম আৰু আমাৰ কিছুমানৰ চিন্তা কৰি চিন্তা কৰি থকাটো এটা ডাঙৰ সমস্যা চিন্তা কৰি থাকিলে আমাৰ শৰীৰত টোপনি নহয় আৰু টোপনি নাহিলে আমাৰ শৰীৰটো ভালে ৰাখিব নোৱাৰি সেয়েহে আমি দিনটো যদি পৰিশ্ৰম কৰোঁ তেতিয়া আমাৰ শৰীৰ সুন্দৰভাৱে আমি আঠ ঘণ্টা আপুনি যাব পাৰিম এই টুপ শৰীৰ টো ভালে ৰাখিবলৈ হ'লে আমি প্ৰায় আঠ ঘণ্টা জিৰণি লোৱাটো প্ৰয়োজন সেয়েহে আমি পৰিশ্ৰম কৰিব লাগিব পৰিশ্ৰম কৰিলেহে আমি ভালদৰে শুব পাৰিম আৰু শুব পাৰিলে আমাৰ শৰীৰত কোনো ধৰণৰ বেমাৰ হ'ব নোৱাৰে যিটো নেকি আমি আমাৰ নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব পৰিশ্ৰম কৰিলে আমি আমাৰ স্বাস্থ্য ভালে থাকিব আৰু আমি সম্পূৰ্ণকৈ টোপনি যাব পাৰিম টোপনি গ'লে যিটো নেকি চিন্তা বেমাৰ ডাক্তৰেয়ো ভাল কৰিব নোৱাৰে আমি আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে পৰিশ্ৰম কৰিব লাগিব পৰিশ্ৰম কৰিলে আমি সুন্দৰভাৱে টোপনি যাব পাৰিম আৰু টোপনি গ'লেই আমাৰ দেহাটো ভালে থাকিব আমি নিয়মীয়া পৰিশ্ৰম নিয়মীয়াকৈ পৰিশ্ৰম কৰি যাব লাগিব যিটো নেকি বাবে আমাৰ নিজৰ স্বাস্থ্যৰ লগতে আমি আমাৰ পৰিয়ালটোকো সুস্থভাৱে আমি ৰাখিব পাৰিম খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব চাফ চিকুণ হ'ব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নকৈ পৰিৱেশটো ৰাখিব লাগিব খোৱা পানী ভাল হ'ব লাগিব আৰু সুন্দৰভাৱে আমাৰ ধোৱা হাত ধোৱা বাচন বৰ্তন ধোৱা সকলোখিনি চাফ চিকুণ হ'ব লাগিব আৰু পানী খোৱা পানীও পৰিষ্কাৰ হ'ব লাগিব